অ' আমি এইটো কণ্টিনিউ পিকনিক খাবলেতো যোৱা হয়ে লগৰ বন্ধু বান্ধৱৰ মাজতো পিকনিক খাবলৈ যোৱা হয় বা আমাৰ ওচৰ চুবুৰীয়া গাঁওখনৰ লগতো মিলি পিকনিক খাবলৈ যোৱা হয় সচাই এইটো বৰ ধুনীয়া অভিজ্ঞতা আ আমি সুন্দৰভাৱে প্ৰত্যেকে এটা খৰচৰ পৰিমাণটো বাজেটটো বনাই মেলি আমি ধৰক এটা বাজেট বনাই লওঁ লিষ্ট এখন বনাই লওঁ বস্তুবিলাকৰ বনাই মেলি নিজে বয় বস্তু গাড়ীত ভাড়াত লৈ গৈ হে নাচে গানে খানা পিনা নিজে বনাই খাই মেলি যিটো ফূৰ্তি হয় সঁচাই বৰ আমোদজনক হয় আৰু এ পিকনিকবিলাকৰ জৰিয়তে আমাৰ বন্ধু বান্ধৱৰ মাজত বা গাঁওখনৰ ওচৰ চুবুৰীয়াখিনিৰ মাজত আমাৰ মিলা প্ৰীতি মৰম চেনেহো বাঢ়ে এ সঁচাই তাৰমানে অপূৰ্ব অভিজ্ঞতা হয় এইটো আৰু বহুত বছৰলৈকে কথাবিলাকে আমাক মনত পেলাই ভাল লাগি থাকে কথাবিলাকে তেনেকুৱা ধৰণৰ অভিজ্ঞতাবিলাক আমাৰ পিকনিক খাবলৈ যাওঁতে হৈ থাকি গৈছে আৰু